যদি মই নিজৰ ঘৰৰ কথা কওঁ আমাৰ দেউতা যায় বাহিৰলৈ কাম কৰিবলৈ মই ৰাতিপুৱা যাওঁ কলেজলৈ ভণ্টি যায় স্কুললৈ মা থাকে ঘৰতে গতিকে ঘৰৰ প্ৰায়ভাগ কাম আমাৰ মায়ে চম্ভালে যেনে ধৰি আমি উদাহৰণ দিওঁ ধৰক আপোনাৰ বাচনধোৱা হওক কাপোৰধোৱা হওক বা ছাগলী গৰু হাঁহ কুকুৰা বা আপোনাৰ যিহেতু ভাত ৰন্ধা সেইবোৰ সকলো কাম আমাৰ মায়ে চম্ভালে গতিকে যিহেতু মায়ে ঘৰত থাকে যদি আমি কওঁ হাউচৱাইফ মা ঘৰতে থাকে গতিকে সেই ঘৰুৱা কাম সকলো আমাৰ মায়ে চম্ভালে দেউতা ৰাতিপুৱা ডিউটিলৈ ওলাই যায় আৰু দেউতা গধূলিকৈ ঘৰত সোমায় ঘৰৰ প্ৰায়ভাগ কাম আমাৰ মায়ে চম্ভালে আৰু মই যদি আৰু মই যদি কওঁ যে পাৰ্থক্য থাকিব লাগে কাৰণ আমাৰ এইবোৰ পূৰ্বপুৰুষৰপৰা চলি আহিছে যদি আমাৰ যদি মই উদাহৰণ দিওঁ দেউতাই যদি আপোনাৰ শিপিনী কামটো কৰে দেউতাই যদি বাচন ধোৱে দেউতাই যদি কাপোৰ ধোৱে আৰু মাও যদি বাহিৰলৈ যায় হয়তো সেইটো আমাৰ আজিৰ জগতৰ সমাজত এইটো ৰাইজে হয়তো অলপ বেলেগ দেখিব গতিকে সেই পাৰ্থক্যটো মই ভাবোঁ থাকিব লাগে গতিকে মই সেয়াই ক'ব বিচাৰোঁ যে পাৰ্থক্য থকাটো থাকিব লাগে পাৰ্থক্য থকাটো ভাল গতিকে কিছু কাম আমাৰ পূৰ্বপুৰুষসকলে ভগাই দিছে এইবোৰ মহিলাই কৰা কাম এইবোৰ পুৰুষে কৰা কাম গতিকে পুৰুষৰ কামখিনি পুৰুষে কৰিলে ভাল দেখি আৰু মহিলাৰ কামখিনি মহিলাই কৰিলে সুবাস পায় গতিকে মই সেয়াই কৈ সামৰণি মাৰিছোঁ